পাঁচ লাখ ষাঠি হাজাৰ আঠ লাখ সত্তৰ হাজাৰ ছয়শ চাৰি লাখ দহ হাজাৰ পাঁচশ তিনি লাখ পাঁচ হাজাৰ এক লাখ এহেজাৰ দহ